আজিকালি বহু মানুহে খেতি পথাৰ কৰিবলৈ নোযোৱা হ'ল ভাল নোপোৱা হ'ল তেওঁলোকে বেপাৰ বাণিজ্য হাজিৰা চাজিৰা কৰি এনেকে খাবলৈ ভাল পাই কাৰণ সেইখিনি কৰিবলৈ গ'লে টকা পইচা লগে লগে পায় আৰু আমাৰ কৃষক মানুহে হাল বায় কোৰ মাৰি বোকা পানী খছি এইদৰে খেতি কৰি বহু দিনৰ মূৰত উপাৰ্জনটো পায় বাকীসকলে যিসকলে খেতি কৰিবলৈ মন নকৰে বেয়া পায় তেখেত লোকে লগে লগে পইচা পাতি পাই চলিবলৈ সুবিধা পায় সেইকাৰণে তেওঁলোকে এই বোকাপানী গচকিবলৈ মন নকৰে আমাৰ খেতি পথাৰত কেইবাবিধো খেতি হয় সৰিয়হ মাহ আলু কুঁহিয়াৰ ইত্যাদি কৰি বহুবিধৰ আমি খেতি কৰিব পাৰোঁ তাৰ ভিতৰত আমি গাঁৱলীয়া মানুহ গাঁৱলীয়া মানুহৰ কৃষিয়েই ধানেই বিশেষ প্ৰয়োজন সেইকাৰণে আমি কৃষিৰ ক্ষেত্ৰত জড়িত হৈ থাকোঁ কৃষি কৰিবলৈও আমাক বহু বস্তু লাগে গৰু লাগিলে নাঙল যুঁৱলি লাগিলে হাল বাব লাগিব হাল বাই মৈ দিব লাগিব দি কঠিয়া পাৰিব লাগিব এই মেলি কঠিয়া তুলি আকৌ পথাৰত ৰুব লাগিব মেলিব লাগিব আকৌ ৰোৱাৰ পাছতো সাৰ জাৱৰ প্ৰয়োগ কৰিব লাগিব তেতিয়াহে খেতিডৰা হ'ব তাৰ পিছত পকাৰ পাছত আজিকালি নিজে দাব নোৱাৰিলেও মানুহ লগাবলৈও মানুহ পাবলৈ বৰ জটিল কাৰণ আজিকালি চৰকাৰৰ ফালৰ পৰা বোৱনীসকলক জীয়ৰী বোৱাৰীসকলক বোৱা কটাত বিশেষ গুৰুত্ব দিছে গতিকে তাত তেওঁলোকে ঘৰতে ভি ঘৰৰ ভিতৰতে বহি ৰ'দ বৰষুণত নিতিতাকে তেওঁলোকে অভাৱ বিলাক পূৰ কৰিব পৰা হৈছে সেইকাৰণে দাৱনীও পাবলৈ নাই নিজেই যি পাৰোঁ কৰি তাৰে নিজৰ পৰিয়ালটো পোহপালন দি আছোঁ আৰু দি থাকিবও লাগিব বেপাৰ বাণিজ্যত বহুত লাভ আছে কাৰণ আমি কৰা খেতিবিলাক যিবোৰ আলু কচু কৰোঁ সেইবিলাক তেওঁলোকে নি বজাৰত বিক্ৰী কৰে তেওঁলোকে ইয়াত দহ টকাৰ বস্তুটো তেওঁলোকে বিশ টকা পোন্ধৰ টকা তেনেকে বেচি তেওঁলোকো বহু লাভজনক হয় সেই লাভজনকৰ খেতিৰ কাৰণে লাভজনক হোৱাৰ কাৰণে ত্তেওঁলোকে কৃষিত বৰকে মন নকৰা হ'ল আমি ধান চপায়ো আজি কালি মাৰিবলৈ অসুবিধা হ'ল কাৰণ আগৰ গৰু গাই আছিলে গৰু পথাৰত চৰাব পৰা সুবিধা আছিলে আজিকালি যুগত গৰু গাই নাইকীয়াও হ'ল বিশেষভাৱে তেওঁলোকক আহাৰ পানী যোগাৰ ধৰাত যোগান ধৰাত সুবিধা নোহোৱা হ'ল গৰু চৰাবলৈ জাগায়ে নাইকীয়া হ'ল সেইকাৰণে মানুহে গৰু কমাই দিবলৈ ধৰিলে গৰু নাথাকিলে হাল বোৱা মৰণা মৰা আদি কামত ট্ৰেক্টৰ ব্যৱহাৰ কৰিবলগীয়া হয় টেক্টৰ ব্যৱহাৰ কৰিবলৈও বিশেষকে ধন লাগিব সেই ধন উপাৰ্জন কৰিবলৈ তেওঁলোকে বেহাৰ বাণিজ্য কৰিবলগীয়া হয় এইদৰেও কৃষিত মানুহৰ মন নবহা হ'ল